অঁ মৌচুমী নেকি অঁ মই গুৱাহাটীৰপৰা কৈছিলোঁ প্ৰণীতা দত্তই অঁ তুমি ডিব্ৰুগড়ৰ হয় নহয় অঁ মই গুৱাহাটীৰপৰা আহি আছোঁ ডিব্ৰুগড়লৈ মোৰ এতিয়া সুবিধা থাকৰ কৰি দিব পাৰিবা নেকি মই আদিত্য হস্পিটেলত বেমাৰ দেখাবলৈ আহিছিলোঁ এতিয়া আদিত্য হস্পিটেলখন ক'ত আছে নাজানো আৰু থাকিবলৈ ঘৰ দুৱাৰ ক'ত থাকিব লাগিব পইচা পাতি কেনেকৈ কি লেনদেন ঘৰ ভাড়া ৰূম ক'ত পাম তুমি মই বৰ্তমান আহিয়ে আছোঁ কাইলৈ পামহি অঁ হয় নাইটচুপাৰত আহি আছোঁ

মই এজন মানুহৰ কাৰণে লাগে এজন মানুহৰ কাৰণে মোক হেৰি তিনি হজাৰ টকামানৰ ভিতৰত ৰূম এটা পালেই হ'ব

অঁ হয় হয় ৰূমৰ কাষতে লেট্ৰিন বাথৰূম থকা বিচাৰিবা দেই

অঁ আৰু পানীখিনিও ভাল চাবা অঁ এতিয়া গুৱাহাটীৰপৰা আহি আছোঁ দেই ষ্টেশ্যনৰপৰা কি চাব লাগিব বাৰু এনেই ধৰি লোৱা অ'টত গ'লে হ'ব ন

অঁ

অঁ আদিত্য হস্পিটেলত ভাল প্ৰফেচাৰ বহে ন অঁ হয় মই গাইনী বিভাগৰ ডক্তৰৰ ওচৰলৈ আহি আহিম বুলি ভাবিছোঁ তাত গাইনী বিভাগৰ ডক্তৰ পোৱা যায় ন

অঁ অঁ অঁ মই যদি মই যিহেতু আহিছোঁ দুদিনমান থাকিবৰ কাৰণে গম পাইছা নাই যদি আদিত্যত ভাল ডক্তৰ যদি নেপাওঁ তেতিয়াহ'লে তেখেতকে দেখাম তেখেতে কিমান দিনৰ ভিতৰত বাৰু এনেকৈ ধৰি ল ভাল ৰিজাল্ট দিব পাৰিব অঁ ধৰি লওক মই এতিয়া ধৰি লওক আল্ট্ৰাচাউণ্ড এখনে কৰিলোঁ ৰিপৰ্টটো ধৰি লওক লগালগ দিয়ে নে দুদিনৰ পিছত দিয়ে বাৰু নে এদিনৰ পিছত দিয়ে

হয় হয় হয় অঁ আৰু ডক্তৰটো পিছবেলাহে বহে চাগে

অঁ বহুত সমস্যা আছে অ' বাইদেউ মোৰ ঘৰ দোৱাৰবোৰ এৰি থৈ যাব লাগিব

অঁ আৰু হেৰি এইটো কি বুলি কয় হোটেলত এনেকৈ চৌবিছ ঘণ্টা হিচাপত ল'বনে নে ঘণ্টা হিচাপত ল'বনে এদিনৰ হিচাপত লয় বাৰু হোটেলৰ ৰূমবিলাকত অঁ অঁ অঁ অঁ আপোনাক বাইদেউ আপোনাৰ লগত ঢেৰ কথা পাতিলোঁ আপোনাৰ আকৌ এড্ৰেছটো ল'ব নহ'ল নহয় আপোনাৰ ঘৰ ক'ত অঁ

অঁ অঁ আপুনি এটা কথা নুসুধিলোঁ আপুনি এটা কথা মোক আপোনাৰ নম্বৰটো ক'ত পালে ক'ত ক'তনো মই পালোঁ আপুনি সেইটো কথা নুসুধিলে নহয় তাকে অঁ আপোনাৰ নম্বৰটো এই লগৰ এগৰাকীৰ আছিলে আপোনাৰ লগত চিনি পায়ে এই পৰিশ্মিতা বুলি কয় যে পৰি তেখেতে হেৰি আপোনাৰ নম্বৰটো দিলে আকৌ আপোনাৰ ডিব্ৰুগড়ৰ মানে সেই মেডিকেলৰ ওচৰতে বুলি ক'লে নাই তাৰপিছত মই তেতিয়া নম্বৰটো দিয়াচোন বোলো বাইদেউৰ লগত কণ্টেক্ট কৰি কেনে সেই কথাটো অঁ তাইৰ চিনাকি হ'ব তেতিয়াহ'লে হেৰি মই এতিয়া গৈ আছোঁ ডিব্ৰুগড়ত নামিম ষ্টেশ্যনত তেতিয়া মই আপোনালৈ আকৌ কল কৰিম দেই

অঁ অঁ হ'ব দিয়ক অঁ